হেল্ল' এইটো বৰা ট্ৰেভেল এজেঞ্চীত লাগিছে নেকি বাৰু অ' কালি আমি এখন গাড়ী বুক কৰিছিলোঁ আপোনালোকৰ এজেঞ্চীৰ আৰু আমি মানে আজি এতিয়া পাঁচ বজাৰ পৰা ওলাই আছোঁ লআ কেবখনৰ ল'ৰাটোৰ নামটো আছিলে হেৰি এই চাজান শ্ৱাহ নে কি ফোন ধৰা নাই ল'ৰাটোৱে এতিয়া পাঁচ বজাৰ পৰা আমি ওলাই ৰৈ ৰৈ এতিয়াতো চাৰে ছয় হৈ হ'বৰে হ'ল আমি দূৰ দূৰলৈ যা যাম মানে তাক কোৱা আছে কালিয়ে ঠিক কৰা হ'ল আৰু এতিয়া ফোন তিনিবাৰমান হ'ল ফোন ধৰা নাই গতিকে আপুনি কিবা এটা কৰক আমিতো এইফালে মানে সিপাৰে দলং বগীবিল পাৰ হৈয়ে আমি মানে এই ঢকুৱাখানাত থান এখনত চাকি জ্বলাই আমি মাজুলী যোৱা কথা আছিলে ঘূৰি অহা আমি ঘূৰি অহাটো ৰাতি ন দহ বজাত পালেহিও আপত্তি নাই কিন্তু আপুনি ল'ৰাটোক ঠিক কওকচোন খবৰ কৰি দিয়ক গাড়ীখন যে পোৱাহি নাই আমাৰতো প্ৰব্লেম হ'ব ন ঘূৰি আহিবলৈ কাৰণ এতিয়া সি এবাৰো ফোন উঠোৱা নাই মই এতিয়ালৈকে তিনিবাৰ ফোন কৰিলোঁ আমাৰ যোৱাটো সোনকাল হ'লেহে হ'ব অহা আমিতূ ঘুৰি অহা কথা ন তাত দুই তিনিখনমান থান চাই মেলি গতিকে আপুনি এইটো হেৰিত তাৰ নাম্বাৰত ফোনটো কৰি ইমিডিয়েট আমাৰ তালৈ আহিবলৈ ক'বচোন লোকেশ্য়ন তাক মানে ক'ত আহিব কোৱা আছে সকলোখিনি কিন্তু সি অহা নাই সেইকাৰণে মই আপোনালোকৰ এই এজেঞ্চীত মানে কথাটো জনাবলগীয়া হ'ল আচলতে আহিম বুলি কোৱাৰ পিছতো যে সময়ত আহি নেপালেহি এইটো অলপ অসুবিধা হ'ব আমাৰ ঘূৰি আহিবলৈ গতিকে নতুবা আপুনি তাক কেঞ্চেল কৰি আমাক বেলেগ এখন কেব ব্যৱস্থা কৰি দিয়ে নে তাকেই ব্যৱস্থা কৰি দিয়ে সেইটো আপোনালোকৰ এজেঞ্চীৰ কথা ট্ৰেভেল এজেঞ্চীৰ কথা ট্ৰেন্সপৰ্ট এজেঞ্চীৰ গতিকে আপুনি পাৰিলে এখন গাড়ীৰ ইমিডিয়েট ব্যৱস্থা কৰিব হ'বনে অঁ যদি পাৰে কৰি দিয়ক ঠিক আছে ৰাখিছোঁ